আপুনি আপোনাৰ শৈশৱ আৰু আপোনাৰ পৰিয়ালৰ বিষয়ে আমাক অলপমান জনাওঁকচোন মই জন্ম হৈছিলোঁ ঊনৈছশ আঠান্নব্বৈ চনত নলবাৰীৰ ৰামপুৰ গাঁৱত তাত গাঁৱতেই ডাঙৰ দীঘল হ'লোঁ মই গাঁৱৰে এখন স্কুলত মোৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ সাধাৰণভাৱে ডাঙৰ দীঘল হৈছোঁ মই তাত মোৰ দাদা আছে ঘৰত মা আছে দেউতা আছে দাদাৰ লগত খেলি মেলিয়ে ডাঙৰ দীঘল হ'লোঁ জইণ্ট ফেমিলী নহয় আমাৰ আমি চাৰিজনেই মানুহ ঘৰত চাৰিজনেই থাকোঁ একেলগে লাহে লাহে ডাঙৰ হ'লোঁ এনেকৈ প্ৰাথমিক শিক্ষা শেষ হ'ল পঢ়াত আগবাঢ়ি গৈ থাকিলোঁ এনেকৈ দাদাও পঢ়িলে সিও মোতকৈ পাঁচবছৰমান ডাঙৰ সি উচ্চ শিক্ষা লোৱা কাৰণে পিছত ঘৰৰ পৰা দূৰত থাকিব লগা হ'ল তেতিয়া আমি ঘৰত তিনিজনেই মানুহ মা দেউতা লগত মই থাকোঁ পিছত দেউতাও কি দেউতা স সকলোৱে দেউতাকৰ দৰে খঙাল অকমান সকলো কথাত গালি পাৰি ফুৰে সৰু সৰু কথাবোৰতে গালি খাওঁ আগতে খেল খেলিবলৈ যাওঁ কেতিয়াবা স্কুলৰ পৰা আহোঁ খেলিবলৈ যাওঁ আবেলি গধূলি হৈ যায় খেলোঁতে তো আহি কিনি সদায় গালি খাওঁ পঢ়া সময়ত গালি দিয়ে পঢ়িব বহোঁ টোপনি ধৰে কাৰণ দিনটো এনেকৈ ঘূৰি মেলি থাকোঁ

এনেকৈ ডাঙৰ দীঘল হ'লোঁ পঢ়িলোঁ দেউতাৰ সেই গালিবোৰৰ কাৰণে কিজানি আজি এইখিনি হ'ব পাৰিলোঁ দাদাও ঘৰৰ পৰাই এই দূৰতেই থাকিল তাৰ লগতে বেছি সময় কটাব নাপালোঁ মই এতিয়া সি চাকৰি পালে আছ ঘৰলৈ আহিলে ঘূৰি বিয়া পাতিলে নতুন ঘৰত আৰু এজন সদস্য় যোগ হ'ল বৌ আহিলে ঘৰখন আকৌ নতুনভাৱে নতুনত্ব আহিলে ঘৰলৈ কিছু